মই পোহনীয় জন্তু ভাল পাওঁ গৰু ছাগলী হাঁহ কুকুৰা আদি এইবোৰ পোহনীয়া জন্তু ভাল পাওঁ মই পোহনীয়া জন্তু এইকাৰণে ৰাখিব বিচাৰোঁ যে হাঁহ কুকুৰা কুকুৰাই কণী পাৰে কণী আমাৰ দেহৰ কাৰণে কিমান পুষ্টিকৰ খাদ্য ৰাতিপুৱা সদায় যদি এটাকৈ কণী বইল কৰি খোৱা হয় দেহত কিমানখিনি শক্তিদায়ক উৎপাদন সৃষ্টি কৰে আনহাতে গৰু গৰুৱে আমাক কিমানখিনি বস্তু দিয়ে গৰু গোবৰে আমাক শাক পাচলিৰ পৰা আদি কৰি গোটেই বাৰীখন যিকোনো গছপুলি সুন্দৰকৈ উঠি জীপাল হোৱাত জীপাল হোৱাত উৎপাদন যোগায় আৰু গৰুৰ গাখীৰ গৰুৰ গাখীৰ পৰা আমাৰ কিমান খিনি শক্তিদায়ক বস্তু হয় গৰুৰ গাখীৰে আমাক প্ৰটিন যোগায় ৰাতিপুৱা যদি দৈনিক এগিলাচকৈ গাখীৰ গৰু গৰুৰ গাখীৰ খাব পাৰোঁ কিমানখিনি শক্তিদায়ক হ'ব হাঁহে হাঁহে কণী পাৰিলে হাঁহৰ কণী আমাৰ দেহত ভাল সেইখিনি খাব পাৰি আৰু সেইখিনি কাৰণে মই পোহনীয়া জন্তু ভাল পাওঁ